হেণ্ডপাম্প দুই হাতেৰে ধৰি উঠা নমা কৰিব লাগে আৰু উঠা নমা কৰিলে তেতিয়া পানী তলৰ পৰা পানীটো ওলাই আহে এই পানী পৰিষ্কাৰ হৈ আহে হেণ্ডপাম্প ওচৰত মই ল'ৰা ছোৱালীবিলাকক শাৰী পাতি থকা দেখিছোঁ স্কুলত যিহেতু মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ মোৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল দুপৰীয়া মধ্যাহ্ন ভোজন খাই তেওঁলোক শাৰী পাতি হাত ধুবৰ কাৰণে থিয় হৈ থাকে গৰম দিনত ই শুকাই নাযায় কিয়নো অসমত গৰম দিনত যথেষ্ট বৰষুণ হৈ পানী হয় বানপানীও হয় গতিকে শুকাই যোৱা দেখা নাই নাযায় হয়টো ঠাণ্ডা দিনত শুকাব পাৰে ইও সঠিক নহয় আমাৰ ইয়াত শুকাই নাযায়